আমাৰ বাগিচাখনত ৰুবৰ বাবে গছবোৰ মই নাৰ্চাৰীৰ পৰা আনোঁ আৰু কেতিয়াবা আশে পাশে থকা ঘৰকেইখনৰ পৰাও মই গছৰ পুলি উঠাই আনোঁ কাৰণ তেওঁলোকে কোনো পইচাও নলয় আৰু তেওঁলোকৰ গছ কেইজোপা আমি আনিলেও আমি কিবা এটা দি দিওঁ বিনিময়ত আৰু উৎসবোৰ যেনে মই গোবৰ সাৰ ইউজ কৰোঁ কেঁচুমতা সাৰ ইউজ কৰোঁ কেতিয়াবা জাবৰখিনি মই শুকুৱাইকিনে সাৰ বনাই ইউজ কৰোঁ তেনেকেই